হেল্ল' অঁ আপুনি কেব চালক হয়নে অ' আপোনাক অথনিপা ফোন লগাই আছিলোঁ মই ফোনটো ছুইচ অফ ছুইচ অফ দেখুৱাই আছে এ মই টুকালি চাৰ্কলতে ৰখি আছিলোঁ আপোনাৰ কিমান দেৰি হ'ব বাৰু আহি পোৱাত এই মোৰ মানে দেওপানীলৈ যাব লাগিছিলে বহুত দেৰি হ'ব নেকি এই অকণমান পাৰিলে সোনকালে আহিবচোন নহয় নহয় মোৰ মানে আকৌ তাৰপা ঘূৰি আহিব লাগিব যে দেৰি হৈ যাব আপুনি যদি দেৰি হেৰি সোনকালে নাহে পাৰিলে মানে অকণমান সোনকালে আহক নহয় মানে মই তাত পাবগৈ লাগিব যে সোনকালে অ' নহয় নহয় অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিব দেই বাৰু বাৰু আহক মই টুকানী চাৰ্কলতে ৰখি আছোঁ মোক ৰিচিভ কৰি ল'ব হ'ব